হেল্ল' আচ্ছা এই কথা এটা হ'ল যে তই এক কাম কৰিবিচোন আজি এ সন্ধিয়া ওলাবিচোন দুধনৈ ফালে যাম যাই কেনে মানে এটা টিভি ল'ব লাগে স্মাৰ্ট টিভি তাৰপিছত মানে কি হ'ল তই এটা যে লৈছিলি মোটামুটি কিমান থাৰ্টি টু ইঞ্চ আছিলনে অ' ন অঁ আচ্ছা আচ্ছা থাৰ্টি টু ইঞ্চ মানে অঁ তেনেকৈ অঁ অলপ ভাল চাই অলপ ল'ব খুজিছিলোঁ অ তো ওলাবিচোন অঁ সন্ধিয়া যাম দুইজনে চাম চাই চিতি মানে কি ভাল হয় এম আই ৰ ভাল হয় ন কিহৰ ভাল হয় বস্তটো চাই কেনে আৰু যদি দুধনৈত যদি নহয় তেনেহ'লে কিবা কৰিম ডাইৰেক্ট গোৱালপাৰা গুচি যাম হাঁ গোৱালপাৰা গুচি যায় কেনে নাই অনলাইন মই চাইছিলোঁ অনলাইনত ইমান মানে বস্তুটো মানে সুবিধাজনক নহয় মানে বস্তুটো এখন মেচিনাৰী বস্তু ন এখন কি আহে ডিফেক্ট আহে বা কি আহে কেনেকৈ কি বস্তু এটা ত' তাৰ কাৰণে কথা এটা হ'ল তই গতিকে ওলাবি ওলাই কিনে আমি দুইজনে যাম যাই কিনে চাম চাই কিনে বঢ়িয়াকৈ লৈ আহিম হ'ল দে দে দে সন্ধিয়া মই ফোন কৰিম হাঁ অঁ অঁ অঁ